আমি লাভ কৰা পইচাকেইটা বেংক একাউণ্ট খুলিব লাগিব আমি লাভ কৰা পইচাকেইটা খাব লাগিব মূল ধনকেইটা তাত থ'ব লাগিব মূলধনকেইটা থৈ দিলে আকৌ পইচা দুই এপইচা তাৰপৰা উলিয়াব লাগিব ইয়াৰপৰা থ'ব লাগিব লাভ কৈ কৰি কিনে গৰু ছাগলীক চাব লাগিব নিজৰ গাটো হ'লেও চাব লাগিব দুটকা পইচা থৈ দিলেহে পাৰিম আমি আমি নহ'লে ক'ৰপৰা পাম ন সেয়া পইচা সেয়াতে উলিয়াই আকৌ সেয়াত থ'ব লাগিব তাৰপৰা উলিয়াব লাগিব নিজলে নিজৰ গাটো চাব লাগিব নিজে খাব লাগিব আকৌ ল'ৰা হেৰি বুলি কিয় গৰু ছাগলীকো দিব লাগিব আনি কিনে খোৱাবালৈ মেলিবলৈ নহ'লে ক'ৰ হ'ব সেইকেইটা পইচাহে থৈছোঁ গুণেহে আমি তাৰপৰা উলিয়াম লাভৰ পইচাকেইটা উলিয়াম মূলৰ পইচাকেইটা হেয়াত থাকিব সেইকাৰণে আমি সেয়া পইচাকেইটা উলিয়াই কিনে ইটো কিনো সিটো কিনো সিফালে দিওঁ সিফালে দিওঁ সেইফালে কৰোঁতে সেয়া পইচাকেইটা উলিয়াওঁ মূলধনকেইটা তাত থৈ দিওঁ কেতিয়াবা বেমাৰ আজাৰ পৰিলে মানে নিজৰ গাটোও চাব লাগিব বেমাৰ হ'লে মানে পইচাটো দুটকা উলিয়াব লাগিব নহ'লে আমি ক'ত পাওঁ নহ'লে নিজে খাবও লাগিব দৰব পাতি খোৱা আনিব লাগিব খাব লাগিব বেজী কিনিব লাগিব বহুত কথা আছে আমাৰ ক'লে কি হ'ব আমি আমাৰ এতিয়া এইবোৰ পুহিলে যে অকণ হ'ব সেইটো পুহি কিনে লাভৰ তাত থৈ কিনে সেইকেইটা পইচা উলিয়াও আৰু মূলকেইটা থৈ দিম লাভৰকেইটা উলিয়াও সেইফালে চলাই থাকোঁ এইফালে এফালে কৰি চলাই থাকোঁ চলাই মেলি কৰি নিজে এতিয়া গাটো সফল হ'বলৈ সুস্থ স্বাস্থ্য ভাল থাকিলেহে নিজৰ স্বাস্থ্যটোৰ কাৰণেও পইচা পাতি লাগিব খোৱাব নোৱাৰে আনিব লাগিব পইচা পাতি নিজে খাই ল'লেহে স্বাস্থ্যটো ভাল হ'লহে গৰু ছাগলী কুকুৰা হাঁহ কুকুৰা চাব পাৰিম নহ'লেতো আমি চাব নোৱাৰোঁ সেইটো কাৰণে বেংক একাউণ্ট বেংকত পইচা ৰাখিবই লাগিব হেয়া পইচা লাভ হ'লহে আমি তাত পাৰিম আমি নহ'লে নোৱাৰোঁ পইচা পাতি নহ'লে আমি ক'ত পাৰিবি নহ'লে পইচা পাতি নহ'লে আমি কি গৰু চাব পাৰিবিনে ছাগলীক চাব পাৰিবিনে হাঁহ চাব পাৰিবিনে নাই কুকুৰা চাব পাৰিবিনে কুকুৰকো লাগিব খাবলৈ ঘৰৰ খাদ্যটোৱে নহ'ব চব কিনা বস্তু লাগিব আনিব লাগিব কৰিব লাগিব দিব লাগিব নিজে খাই সফল স্বাস্থ্যটো ভাল কৰি ৰাখিলেহে সিহঁতৰ লগত পাৰিম মিলিব পাৰিম দিব পাৰিম কৰিব পাৰিম নহ'লেতো নোৱাৰোঁ সেইটো কথা লৈ কিনে আমি কৈ আছো সেইবোৰ কথালৈ কিনে আমি বহুত কথা আছে এইবোৰ বেংক একাউণ্টৰ বেংকত পইচা নথলে চব মিছা বেংকত পইচা থৈ কিনেহে দুটকা আমি থ'ব পাৰিছোঁ খাব পাৰিছোঁ ল'ব পাৰিছোঁ পিন্ধিব পাৰিছোঁ হে দিব পাৰিছোঁ সেইবোৰ কথাটো লৈ কিনে বহুত দিয়া কৰা লোৱা খোৱা মেলা দিয়া চব তেওঁলোকৰে আমাৰ সংযোগ আছে তেওঁ লগত তেওঁ আমি থ'লেহে আমি পাৰিম দুটকা পইচা সাঁচিলেহে পাৰিম নাসাঁচিলে আমি ক'ত পাওঁ সাঁচি কিনে থৈছোঁ কৰিছোঁ কাৰণেটো উলিয়াব পাৰিছোঁ খাব পাৰিছোঁ নহ'লে আমাৰ নহ'লে এই নহ'লে এইবোৰ কৰি মেলি কৰি মেলি থাকোঁতে আমাৰ একোৱেই নহ'বচোন সেয়া নথ'লেতো আমাক পইচা পাতি কেতিয়াও নহ'ব থ'বই লাগিব সেয়াত তেতিয়াহে সেই থোৱাকেইটাহে লৈ কিনে আনি আনিব পাৰিছোঁ নহ'লেতো আমি নোৱাৰোঁ ক'ৰবাত আনিলোঁ হেতেন সেইকেইটা পইচা লৈছোঁ কৰিছোঁ থৈছোঁ মেলিছোঁ নহ'লে আমাৰ একদম মৰি গ'ল ক'ত থ'ব পাৰিলি হেতেন এইয়া লাভ হৈছে গুণে দুটকা থ'ব পাৰিছোঁ কুকুৰা পুহিছোঁ হ'ল কণীয়ে দুটা হ'লেও হাঁহ কণী হ'লেও কুকুৰা কণী হ'লেও সেয়া কুকুৰা উমনি দি সেয়া পোৱালিকেইটা উলিয়াই কিনে আকৌ বেচোঁ থওঁ আকৌ হাঁহৰ পোৱালি উলিয়াই কেনে থওঁ গৰু গাখীৰ বেছি কেনে থওঁ সেনেকৈ কৰি ৰাখি কৰি থৈ মেলিহে আমি কৰিছোঁ ল'ৰা ছোৱালীক পোহপাল দিব লাগে পঢ়াব লাগে শুনালোঁ আজিকালি ল'ৰা ছোৱালীক নপঢ়ালে নোৱাৰি পঢ়াবই লাগিব ল'ৰা হওক ছোৱালী হওক দুটা বা এটা ল'ৰা ছোৱালীক পঢ়াই শুনাইতো ডাঙৰ দীঘল কৰিব লাগিব চাকৰি কৰিলে কৰিব নকৰিলেতো আমাৰ নিচিনাই এইবোৰ ব্যৱসায় পাতি কৰি লাগিব পিছত একেই চাকৰিও একেই সেনেকুৱাও একেই এইবোৰ কৰিলে বেছিয়ে লাভ হয় চাকৰিতকৈ মই দেখিছোঁ দূৰ দূৰণিলৈ চাকৰিলৈ যোৱাতকৈ এইবোৰ কৰিহে লাভ হৈছে যেন লাগিছে কিন্তু কষ্ট কৰিব লাগিব মানুহে কষ্ট নকৰিলে নহ'ব কষ্ট কৰিলেহে ভৰিব নহ'লে নহ'ব হাত সাবটি বহি থাকিলে ক'ত হ'ব খেতি হওক পথাৰ হওক চব কষ্ট কৰিব লাগিব কষ্ট নকৰিলে একোৱেই নাপাওঁ কষ্ট ফলতেই এইবোৰ ল'ৰা ছোৱালীয়ে সেইবোৰে কথা কয় আছো আৰু মোৰ কি ক'বলৈ আছে আৰু সেইবোৰকে কৈছোঁ মেলিছোঁ খাইছোঁ মেলিছোঁ আছো আৰু জীৱনটো কটাইছোঁ যিমান থাকে মানে কৰিছোঁ কাটি কৰোঁ কাটি কামি বোলে মৰিলে লগতে যায় আমিতো কৰি আছো মেলি আছো সেইবোৰ কথা আৰু বুঢ়া বুঢ়ী হ'লোঁ এতিয়া বুঢ়ী হ'লোঁ আৰু বয়সস্থ হৈছে পইচা পাতি ৰাখিচোন দুটকা এতিয়া বঢ়ী হৈ আহিছোঁ কাইলৈ এতিয়া বুঢ়ী হৈ আহিছোঁ আমাকো লাগে এতিয়া খাবলৈ কৰিলে আমি এতিয়া সৰলিচ অকণমান নাখালে আমি নহ'ব আমাৰ শক্তি নাই সেই তেওঁলোকক চাবলৈ কৰিবলৈয়ে আমাৰ শক্তি লাগিব আমি এতিয়া হৰলিছ অকণমান খাইছোঁ কিবা এটা পইচা পাতি আনিছোঁ কৰিছোঁ খাইছোঁ ভাল বস্তু এটা নাখালে আমিতো নোৱাৰিম নহ'লে খাবই লাগিব আকৌ দিব লাগিব খাব লাগিব সেনেকুৱা আমাৰ সেনেকুৱা ল'ৰা ছোৱালীলৈ আশা কৰিব নোৱাৰি আজিকালি চব ল'ৰা ছোৱালী নিজৰ নিজৰ পঢ়া শুনা কৰিছে শিক্ষিত ল'ৰা ছোৱালী হৈছে তেওঁলোকেও নিজৰ জীৱনটো চাব লাগিব আমিও সিহঁতৰ লোকক চাব লাগিব তেনেকৈয়ে মই জীৱন যাপন কৰি আছো আৰু গোটেই জীৱনটো এনেকৈ কৰি মেলি আমাৰ দুখকে সুখ সুখকে দুখ কৰি কিনে আমি ইমানকৈ জীয়াই ৰাখিছোঁ সেইটোকে কৈছোঁ থৈছোঁ কৰিছোঁ আজি বোলে গা বেয়া লাগিছে আজি বোলে আমুকতো কৰিছোঁ তামোটো কৰিছোঁ আমি এতিয়া চাবই লাগিব কৰিবই লাগিব আমি সেইবিলাক আজি ডাক্তৰ আজি গাটো বেয়া লাগিছে ডাক্তৰৰ ওচৰলৈ গৈছোঁ পইচা পাতি লাগে মোক বেজী দিব লাগে মইতো পইচা উলিয়াবই লাগিব সেই দুটকা থৈছোঁ কাৰণে নহ'লেতো নোৱাৰোঁ পইচা নথলে মই ক'ৰপৰা উলিয়ালোঁ হেতেন সেই দুটকা পইচা থৈছোঁ নে উলিয়াই আনিছোঁ আজি ডাক্তৰে চাইছে মোক আজি বেজী দিছে আজি ভাল হ'বলৈ কৰিবলৈ কাইলৈ ভাল হ'লে মই আকৌ তেওঁলোকক চাবও পাৰিম গৰু ছাগলী সিহঁতকো চাওঁ ঠাণ্ডা দিনত কিমান লাগে এতিয়া তেনেকুৱা বস্তু কাপোৰ কানি লাগে সেইবোৰ কথা এনেকুৱা বহুত কথা আহে মানুহৰ সংসাৰিক জীৱনটো পাতিলে সংসাৰ পাতিলে আজি সেইবোৰ আগৰ দিনত নাই ল'ৰা ছোৱালীৰ দিনত এতিয়াতো সেইবোৰ নহয় নহয় তেওঁ সৰুৰৰপৰা ল'ৰা হওক ছোৱালী সৰুৰৰপৰা জানিব লাগিব কৰিব লাগিব আগতে খেলি ভাত খাইছিলে আজিকালিতো সেইটো খেলি ভাত খাবলৈও সময় নাইকিয়া তেওঁলোকে সময় নাই আজিকালি খেলিবলৈ ল'ৰা ছোৱালীবোৰৰ সময় নাইকিয়া হয় নাই নহয় এতিয়া পঢ়া শুনা টিউশন হ'ল গান হ'ল নাচ হ'ল ডান্স হ'ল চব কৰিবলে আজিকালি চব পইচাই খেল পইচাই খেল পইচা লগত নহ'লে আজিকালি মিছা সেয়ে কৈছোঁ পইচা নহ'লে আজিকালি মিছা পইচাটো লাগিবই বেংকত থ'ব লাগিবই দুটকা পইচা ৰাখিছে কাৰণে আজি এই দুটকা পইচাত থৈছে গুণে আজিকালি চাব পাৰিছে কৈছে কেনেকৈ কি কৰিব চাই চাবই লাগিব কৰিব লাগিব